অঁ কেতিয়াকে কৰিব লাগিব কিমানদিন লাগিব অঁ কেই টকাকে দিবা এদিনত মোক তিনিশকে লাগিব কৰি দিম বাৰু অকলে মই কৰিম নে আৰু কোনোবা আহিব অঁ অঁ হ'ব বাৰু

হয় হয় ৰাতিপুৱা আঠটা বজাত যাম টিফিন লৈ নেযাওঁ আকৌ ঘৰত খাই আহিমগে

কৰিব পাৰিম অঁ কৰি দিম বাৰু অঁ অঁ কৰি দিম বাৰু হাঁ চাউল চালিব জানো অঁ অঁ কৰি দিম বাৰু ও ঘৰতে আছো অঁ অঁ বেলেগ বিচাৰিব নালাগে বাৰু মই কৰি দিম মই পালে এজনী লৈ অঁ অঁ

অঁ অঁ অঁ হ'ব আহিম বা আঠটা বজাত আহিম অঁ দুপৰীয়া খোৱাৰ সময়ত ঘৰত খাই আহিমগে বাৰু খাই বৈ আকৌ আহিম অঁ অঁ আকৌ লাগি দিম

তিনিশ লমেই তিনিশতকে নহ'ব আজিকালি এনেও দাম বাঢ়িছে চব বস্তুৰে দাম ও ও অঁ হ'ব